প্ৰথম কথা গাঁৱৰ মানুহৰ মাজত কোনো যান্ত্ৰিকতা নাই দ্বিতীয় কথা গাঁৱত মাটিৰ অভাৱ নাই চহৰৰ মানুহবিলাকৰ চহৰৰ মানুহবিলাক যেনেদৰে যান্ত্ৰিকতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছে তেওঁলোকৰ হাতত সময় নাই আৰু গাঁৱৰ সহজ সৰল চহা গাঁৱলীয়া লোকৰ মাজত কিন্তু সেই যান্ত্ৰিকতা নাই আজি চাওক চহৰৰ লোকসকলে কেৱল নিজেই বাস কৰে কেৱল বসবাস নিজেই কৰে আনে কি কৰিছে তেওঁলোকৰ সেইবিলাক চাবলৈ শুনিবলৈ ভাবিবলৈ সময় নাই সদায় নিজক লৈয়ে ব্যস্ত কাষৰ ঘৰৰ মানুহ ঘৰতনো কোন কোন আছে তেওঁলোকে কি কৰিছে তাৰো খবৰ ৰাখিবলৈ সময় নাই কিন্তু আমাৰ সহজ সৰল গাঁৱলীয়া মানুহবিলাক চাওকচোন এবাৰ এবাৰ ভাবকচোন সৰুকৈ যদি ঘৰত যদি জাতিলাও এটা লৈ এটাও যদি লাগিছে চুবুৰীয়াই ভাগ কৰি খাওঁ ইমান আত্মীয়তা কিমান আত্মীয়তা আৰু সেই আত্মীয়তাৰ মাজেৰেই সহজ সৰল চহা গাঁৱলীয়া মানুহবিলাক জীয়াই আছে এতিয়া কথা হ'ল চহৰ অঞ্চলতকৈ গাঁও অঞ্চলত খেলা ধূলাৰ পৰিৱেশ এতিয়াও আছে নিশ্চয় আছে আমাৰ গাঁও অঞ্চলবিলাকত বহু ডাঙৰ ডাঙৰ খেলপথাৰ আছে কিন্তু চহৰত নাই খেলপথাৰতো নাইয়েই ঘৰৰ চোতালখনো নাই ঘৰৰ ওপৰতে ঘৰ বনায় ঘৰ বনাই ঘৰ বনাই ইতলাৰ ওপৰত সিতলা ইতলাৰ ওপৰত সিতলা কেইবা তলাও ঘৰ বনাইছে সৰু সৰু কণ কণ ছোৱালী ল'ৰা ছোৱালীকেইটাই খেলিবৰ কাৰণেও ঘৰৰ আগত চোতাল এখন নাই ৰুমৰ ভিতৰতে খেলিব লাগে কিন্তু আমাৰ গ্ৰাম্য সমাজত মুকলি পথাৰ চৰণীয়া পথাৰ বিদ্যালয়সমূহৰ খেলপথাৰসমূহ ডাঙৰ ডাঙৰ তাত খেলিব পাৰি আমাৰ গ্ৰাম্য সমাজৰ ল'ৰা ছোৱালীবিলাক ইটোৱে সিটোক লগ ধৰি আনে আহ খেলোগৈ আহ ওলাই আহে কিন্তু চহৰৰ বাস চহৰত বাস কৰা লোকসকলৰ ল'ৰা ছোৱালীবিলাক ইঘৰৰ পৰা সিঘৰলৈ নাযায় বা মাতিবলৈ গ'লেও কিন্তু মাক দেউতাকে বেয়া পায় কাৰণ পঢ়িব লাগে ই পঢ়িব লাগে তাৰ লগত নাযাবি ই পঢ়িব লাগে তুমি নাহিবা হয় পঢ়িব লাগিব কিন্তু তাৰ মাজতে খেলা ধূলাটোও কৰিব লাগিব অকল পঢ়াটোৱেইটো জীৱন নহয় জীৱনটোৱেই হ'ল শিক্ষা শিক্ষাটোৱে কিন্তু জীৱন নহয় জীৱনটোৱেই হ'ল শিক্ষা জীৱনত বহুত শিক্ষা পাব ল'ৰা ছোৱালীয়ে বহুত শিক্ষা পাব কিন্তু শিক্ষা লোৱাটোতো জীৱনটোত অকল কি শিক্ষাই লৈ থাকিব নেকি খেলা ধূলা কৰিব লাগিব খেলা ধূলা কৰিলেহে দেহ মন সুস্থ সবল হৈ থাকিব আমাৰ গাঁৱলীয়া মানুহবিলাকৰ হাতত বহুত সময় সময়েই সময় সময়েই সময় কিন্তু মই এইটো ক'বলৈ যোৱা নাই যে সময়ৰ অপব্যৱহাৰ কৰিছোঁ অপব্যৱহাৰ কোনেও নকৰে অপব্য়ৱহাৰ সময়ৰ অপব্য়ৱহাৰ কৰিলে এই যুগত চলিবলৈ টান কিন্তু তথাপিও চহা গাঁৱলীয়া সহজ সৰল মানুহবিলাকৰ হাতত বহুত সময় খেলা ধূলা হয় খেল খেলে চহৰৰ মানুহবিলাকে কিন্তু খেল নেখেলে সকলো মোবাইলক লৈ ব্যস্ত মোবাইলক লৈ ব্যস্ত